আমাৰ শোণিতপুৰ জিলাখনত জনপ্ৰিয় কিছুমান ক্ৰীড়া নায়েই যদিও মানে কিছুমান ক্ৰীড়া অনুষ্ঠান কৰে যাৰ জড়িয়তে সকলোবোৰ লোক একত্ৰিত হয় আৰু মনোৰঞ্জনমূলকো হয় ছাত্ৰ ছাত্ৰীসকলে সেই খেলৰ জড়িয়তে তেওঁলোকে জানিব পাৰে কেনেদৰে খেলে বা কেনেদৰে তাক অনুষ্ঠানখন প্ৰতিষ্ঠান কৰিব পাৰে অনুষ্ঠানখন পৰিচালনা কিদৰে কৰিব লাগে বা কাবাড্ডি খেলো হয় ক্ৰিকেট খেলো হয় ফুটবলো হয় ইয়াত ফুটবল অনুষ্ঠান হয় বাহিৰৰ পৰা আহি ইয়াত জিলাৰ জিলাৰ জড়িয়তে ইয়াত মানে অনুষ্ঠান কৰে যেতিয়া শোণিতপুৰ জিলাতো অনুষ্ঠান হয় খেলৰ জড়িয়তে আৰু বহুতো এনেকুৱা নানান ধৰণৰ খেল হয় যি খেলৰ দৰে মানুহ একত্ৰিত হয় আৰু একেলগে গোট হৈকেনে অনুভূতি যোগায় এটা অনুভূতি হয় যি জড়িয়তে কেনেদৰে মনোৰঞ্জন হয় বা এটা ভাল লাগে পৰিৱেশ এটা যি সকলো মানুহ যায় সেই ক্ৰীড়া অনুষ্ঠানটোলৈ